অঁ হেল্ল' হয় হয় কওকচোন আপুনি কোনে কৈছে বাাৰু হয় নেকি অঁ কওকচোন

হয়নি অঁ আপুনি আহিব আহি মেলি চাব কথা পাতিব লাগিব চাই ল'ব লাগিছে নহ্ আপুনি আহিব মই সহায় কৰিম বাৰু অঁ যাবলৈ কাৰণে